হেল্ল' অঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ আচ্ছা আচ্ছা আচ্ছা আচ্ছা

আচ্ছা আচ্ছা আচ্ছা আচ্ছা কওকচোন বাৰু কামৰূপৰ বিষয়ে সিমান তথ্যটো আমিও সিমান ঠিক নাজানো কিন্তু এনেয়ে জনাত এই কামৰূপৰ যিটো নাম আছিলে কামৰূপ সেইটো কালিকা পুৰাণৰ থকা বুলিয়েই মানুহে কয় হাঁ আৰু পুৰণি নাম আছিলে কি কাম প্ৰাগজ্যোতিষপুৰ প্ৰাগজ্যোতিষপুৰ আৰু প্ৰাগজ্যোতিষপুৰত আৰু এই গুৱাহাটী যিখন তাত যিখন ৰাজধানী হাঁ সেই ৰাজধানীখনৰ আশে পাশে কামাখ্যা মন্দিৰ বশিষ্ঠ মন্দিৰ অশ্বকান্ত উমানন্দ তাৰমানে এই পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপ হাঁ হাঁ সেইটো আৰু আৰু ইয়াত ঐতিহাসিক আপোনাৰ এই কটন কলেজ ঊনৈছশ এক চনতে স্থাপন হৈছিলে অঁ অঁ আৰু ইয়াতে তাৰমানে তেতিয়া সেই ৰজাদিনীয়া ৰজাই স্থা মানে স্থাপন কৰি যোৱা দীঘলী পুখুৰী পাৰ দীঘলী পুখুৰী অঁ সেয়া আছে আৰু ধৰক সেইখিনি সময়ত আৰু তাৰপাছত লাহে লাহে উন্নতি হৈ গৈ গৈ গৈ ইয়াত মানে শোধানাগাৰকে আদি কৰি সেই ইউনিভাৰ্চিটী বিশ্ববিদ্যালয় হাঁ হয় এনেকুৱাই বৰ্তমানটো যথেষ্ট উন্নতি হৈছে আৰু বহুত ধৰণৰ গোটেই কামৰূপখনৰে ধৰক এতিয়া চেহেৰাটো বদলাই দিছে আৰু সেয়াই আৰু এইটো হেৰি এই কটন কলেজ ঊনৈছশ এক চনতে স্থাপন হোৱা অঁ অঁ অঁ আচ্ছা তাৰমানে এইটো ধৰক আগতে অঁ এইখ তাৰমানে হেৰি অঁ কা যেতিয়াই অসমখন মানে স্থাপন হয় হাঁ তেতিয়াই তাৰমানে ধৰক ৰাজধানী এইটো শ্বিলঙত আছিলে শ্বিলঙত আছিলে আৰু শ্বিলঙৰপৰা তাৰমানে ধৰক এতিয়া ৰাজধানীখনত এতিয়া আমি জনাত তাৰমানে মোৰ নলেজত থকা ভিতৰত ঊনৈছশ বাসত্তৰ চনত ৰাজধানীখন অসমলৈ স্থানান্তৰ কৰাৰ এটা যো জা চলিছিলে আৰু এসত্তৰ চনৰ পোন্ধৰ আগষ্টৰ বোধহয় প্ৰথম পোন্ধৰ আগষ্টটো আমাৰ ইয়াতে এই গুৱাহাটীতেই স্বাধীনতা দিৱসটো পালন কৰা হৈছিলে হয় এতিয়া গুৱাহাটী আৰু দিছ দিছপুৰ হয় অ' খোৱা বোৱা হ'লনে দিয়ক দিয়ক